স্কুলীয়া ল'ৰা ছোৱালীৰ ক্ষেত্ৰত সন্ধিয়াই টিউচনটো বা ব্য়ক্তিগত ক্লাছটো মই সমৰ্থন নকৰোঁ কিয়নো স্কুলত ৰাতিপুৱা আঠ বজাৰ পৰা আঢ়ৈ বজালৈ যিখিনি ক্লাছ কৰা যায় সেইখিনি ক্লাছ কৰি উঠি আবেলি সেই ল'ৰাজন বা ছোৱালীজনী তিনিটা চাৰে তিনিটা বজাত ঘৰ আহি পায় আৰু সিহঁতে অকণমান তাহাঁতি যেতিয়াই টিউচনটো থাকে তেতিয়া সিহঁতে জিৰণি ল'বৰো সময় নাপায় যাৰ ফলত সিহঁতে সেই ৰাতিপুৱাৰ পৰা আবেলি লৈ কৰা যিখিনি স্কুলত কৰা ক্লাছ আছিল সেইখিনি ক্লাছৰ যিখিনি সিহঁতে অধ্য়য়ন কৰিলে বা শিকিলে শিক্ষক শিক্ষয়িত্ৰীৰ পৰা সেইখিনি সিহঁতৰ তাৰমানে সিহঁতে মেম'ৰীত নোহোৱা হৈ যায় সিহঁতে স্মৃতি শক্তিত ঠাই নোপোৱা যেন লাগে কিয়নো সিহঁত গোটেইখিনি কম বয়সৰ ল'ৰা ছোৱালী সিহঁতে ইমানখিনি ইমানখিনি শক্তি নাই যে যিখিনি গোটেই দিনটোৰ যিখিনি পঢ়া শুনা সিহঁতে মনত ৰাখিব লাগে তাৰওপৰি যদি আহি অকণ ৰেষ্ট নোলোৱাকৈ আকৌ টিউচন টিউচনৰ ক্লাছটো আৰু স্কুলৰ ক্লাছখিনিৰ মাজত বহুত ওপৰা ওপৰি হৈ যায় যাৰ ফলত সিহঁতৰ গোটেইখিনিয়েই মাইনাচ হোৱা যেন মোৰ লাগে মই এইটো একে একেবাৰে মই সমৰ্থন নকৰোঁ নকৰোঁ সিহঁতক অকণমান জিৰণিৰ প্ৰয়োজন স্কুলৰ পৰা আহি সিহঁতে গা পা ধুই বা ভৰি হাত ধুই কিবা এটা খায় সিহঁতে যদি টোপনি নাযায় তেতিয়াহ'লে সিহঁতে পিছলৈ পঢ়াৰ সময়কণ নাপায় বা সিহঁতৰ হোমৱৰ্ক থাকে বা নিজেও অলপমান পৰীক্ষাৰ বাবে প্ৰীপেৰেচন কৰিব লাগে যেতিয়া সেই ব্য়ক্তিগত টিউচন থাকে তাৰে মাজত টিউচনৰ সময়খিনিত এই এই সময়খিনি দিওঁতে বাকী পঢ়াখিনি সিহঁতৰ লষ্ট হোৱা যেন মোৰ অনুভৱ হয় সেইয়ে মই এই বিষয়টোত মই সমৰ্থন নকৰোঁ